মই ভাবোঁ যে শিক্ষাৰ অভাৱৰ বাবে চহৰৰ তুলনাত গ্ৰাম্য় অঞ্চলৰ মানুহৰ কণ্ঠ স্বীকৃত হোৱা নাই গ্ৰাম্য় অঞ্চলৰ লোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় যি সমাজে বহুদিনৰপৰা আওকাণ কৰি আহিছে এই সমস্য়াসমূহৰ ভিতৰত সৰ্বপ্ৰথমে আমি ক'ব পাৰোঁ যে যোগাযোগৰ অসুবিধা যোগাযোগৰ অসুবিধাৰ কথা ক'বলৈ গ'লে ৰাস্তা ঘাট নলা নৰ্দমা দলং ইত্য়াদিয়েই প্ৰধান আমি দেখা পাও যে চহৰৰ তুলনাত গাঁও অঞ্চলত পকী ৰাস্তাৰ পৰিমাণ তেনেই নগণ্য় প্ৰপাৰ ড্ৰেইন নোহোৱাৰ বাবে ৰাস্তাৰ মাজতে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ গাঁত দেখা পোৱা যায় যাৰ ফলত গাঁৱৰ মানুহৰ যাতায়তত বিশেষ ধৰণৰ অসুবিধা পৰিলক্ষিত হয় দ্বিতীয় সমস্য়াটো হ'ল চিকিৎসাজনিত সমস্য়া আমি দেখা পাওঁ চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলত চিকিৎসাজনিত অনুষ্ঠান প্ৰতিষ্ঠানৰ খুবেই অভাৱ যাৰ ফলত গাঁৱৰ ৰাইজে সুবিধাজনক চিকিৎসা পোৱাৰপৰা বিৰত থাকিবলগীয়া হয় তৃতীয় সমস্য়া হ'ল শিক্ষাজড়িত সমস্য়া আমি দেখা পাওঁ বিভিন্ন ধৰণৰ আধুনিক বা অত্য়াধুনিক শিক্ষা ব্য়ৱস্থা চহৰ অঞ্চলতে প্ৰতিষ্ঠা কৰা হয় যাৰ ফলত গাঁৱৰ মানুহে চহৰৰ মানুহৰ তুলনাত তুলনামূলকভাৱে উপযুক্ত শিক্ষা পোৱাৰপৰাও বঞ্চিত থাকিবলগীয়া হয় আৰু এনেকুৱা ধৰণৰ আৰু অসংখ্য় সমস্য়া আছে যিবোৰ এতিয়াও সমাজে আওকাণ কৰি আছে